মই মোৰ দেউতা আৰু ককাৰ পৰা শুনা কেইজনমান মহান নেতা আৰু ৰজাৰ বিষয়ে ক'বলৈ গ'লে প্ৰথমতে আহিব যে চাউলুং চুকাফা তেওঁ আছিল আহোম আহোম সাম্ৰাজ্যৰ প্ৰতিষ্ঠাতা তেওঁ বাৰশ আঠাইছ খ্ৰীষ্টাব্দত অসমলৈ আহিছিল আৰু অসমত আহি তেওঁ নিজৰ শাসনভাৰ গোটেই সমগ্র অসমতে চলাইছিল তেওঁ বিভিন বিভিন বিভিন্ন তেওঁ জনজাতি জাতি জনজাতি পাহাৰ ভৈয়ামৰ লোকসকলক একত্ৰিত কৰিছিল আৰু তেওঁলোকৰ মাজত সমন্বয় ৰক্ষা কৰিছিল আৰু আৰু সেই আহোম ৰজাৰ চাউলুং চুকাফাৰ তেওঁৰ বংশধৰ যে গ গদাধৰ সিংহ তেওঁক গদাপাণি বুলিও জনা যায় আৰু সেই গদাপাণিয়ে যেতিয়া নগাপাহাৰত পলাই আছিল তেওঁ জয়মতী কোঁৱৰীক আহোমৰ আহোমৰ সেনাই আৰু ল'ৰা ৰজাই তেওঁ স্বামীক বিচাৰি তেওঁক সুধিছিল যে স্বামী ক'ত আছে স্বামী কথা ক আৰু জয়মতী কোঁৱৰীয়ে স্বামীৰ কথা নোকোৱাত তেওঁ শাস্তি দিছিল জেৰেঙা পথাৰ যিহেতু আমাৰ ঘৰৰ সন্মুখতে সেই জেৰেঙা পথাৰতে তেওঁ এজোপা কোটকোৰা গছত বান্ধি তেওঁক শাস্তি দিছিল আৰু চোৰাট পাত গৰম পানী এনেধ এইবিলাকে তেওঁক গাত প্ৰহাৰ কৰিছিল চোৰাট পাতে যিহেতু প্ৰহাৰ কৰিছিল আৰু গৰম পানী ঢালিছিল তথাপিও তেওঁ স্বামীৰ বিষয়ে কোৱা নাছিল জয়মতী কুঁৱৰী তেওঁৰ দুজন পুত্ৰ আছিল লাই আৰু লেছাই সেই লাই লেছাই তেতিয়া সৰু হৈ আছিল আৰু গদাপাণিয়ে নে তেওঁৰ পত্নীৰ কথা গম পাই তেওঁ নগাপাহাৰৰ পৰা যিহেতু আহিব আহিছিল আৰু সেই তেতিয়াই তাৰ কিছুদিনৰ আগতেই জয়মতী কোঁৱৰীৰ সেই শাস্তি ভুগী তেওঁ মৃত্যুবৰণ কৰিছিল আৰু মৃত্যুবৰণ কৰি তেওঁ যিডখৰ জেগাত মৃত্যুবৰণ কৰিছিল সেইডখৰ ঠাইতে এটা গদাধৰ সিংহই তেওঁৰ স্বামী গদাধৰ সিংহই তেওঁৰ পুত্ৰ হ'ব গ গদাধৰ সিংহ গদাধৰ সিংহই তেওঁৰ স্মৃতিত মাকৰ স্মৃতিত জেৰেঙা পথাৰৰ মাজতেই এটা এটা পুখুৰী খন্দাইছিল আৰু সেই পুখুৰীটোৱেই নামেই হৈছে নাম হৈছে জয়সাগৰ পুখুৰী আৰু সেই পুখুৰীটো সাগৰ সদৃশ পুখুৰী হোৱাৰ কাৰণে তেওঁ সেই পুখুৰীটোৰ নাম জয়সাগৰ আৰু জয়মতীৰ স্মৃতিত বনোৱা বাবে জয়সাগৰ পুখুৰী বুলি কোৱা হয় তাৰ পাৰতেই জয়দ'ল আছে আৰু সেই জয়দ'ল জয়মতী কোঁৱৰীৰ স্মৃতিতেই বনোৱা হৈছিল আৰু জয়মতী কোঁৱৰীয়ে জয়মতী কোঁৱৰীক যিডখৰ ঠাইত শাস্তি দিছিল সেই ঠাইত যিহেতু জয়সাগৰ পুখুৰী বনোৱা হ'ল আৰু সেই জয়সাগৰ পুখুৰীয়ে গোটেই সমগ্ৰ বিশ্বৰ ভিতৰতে একমাত্ৰ ডাঙৰ পুখুৰী আৰু জয়সাগৰ পুখুৰীৰ পাৰ পাৰত বিভিন্ন এতিয়া স্কুল কলেজ গঢ়ি উঠিছে আৰু জয়সাগৰ পুখুৰীত বিভিন্ন ধৰণৰ নৌকা নৌকা বিহাৰৰো ব্যৱস্থা কৰা হৈছে এতিয়া জয়সাগৰ পুখুৰীৰ পাৰত যিহেতু দুটাকৈ যি ঘনশ্যাম মন্দিৰ আছে সেই ঘনশ্যাম মন্দিৰেনে ঘনশ্যাম তেওঁ তলাতল ঘৰ কাৰেং ঘৰ এইবিলাক নিৰ্মাণ কৰি উলিয়াইছিল বুলি জানিব পাৰি আৰু মানৰ আক্ৰমণৰ সময়ত মানে তেওঁক সেই তাত থকা দুটা জেলৰ আকৃতিৰ তাতে বন্দী কৰি ৰাখিছিল আৰু তেওঁ দুইখন হাত কাটি দিছিল আৰু সেইবাবেই তেওঁ সেই ঘৰ জেলখনৰ নামেই ঘনশ্যাম মন্দিৰ বুলি কোৱা হয় ঘনশ্যাম ঘৰ বুলি কোৱা হয় আৰু তাৰ ওচৰতেই আছে ৰুদ্ৰসিংহ পাৰ্ক যিখন বৃ বৃহৎ আকাৰৰ ৰুদ্ৰসিংহ পাৰ্ক আৰু তাত ৰুদ্ৰসিংহৰ এটা প প্ৰতিমূৰ্তি তাত তাত ৰখা হৈছে আৰু সেই প্ৰতিমূৰ্তি চাবলৈ বিভিন্ন দৰ্শনাৰ্থীয়ে প্ৰতিদিনে ভিৰ কৰেহি আৰু আহোম ৰজাৰ যি অৱদান সেই অৱদানত সকলো সমগ্ৰ অসম অসম অসমবাসী আৰু অসমবাসী নালাগে গোটেই বিশ্বই স্বীকাৰ কৰে যে আহোম ৰজাই কিমান বছৰ আহোম বছ আহোম ৰজা আহোম ৰজাই প্ৰায় ছয়শ বছৰ অসমত ৰাজত্ব কৰিছিল এই ৰাজত্ব ৰাজত্ব কালছোৱাতেই বিভিন্ন ধৰণৰ তেওঁলোকে ভাল কাম অসমত কৰি উঠিছিল